অ'লা কেব হয়নে অঁ দাদা মই ৰাইড এটা বুক কৰিছিলোঁ আৰু মোৰ আঠটা বজাত ৰে'লৱে ষ্টেশ্যন গৈ গুৱাহাটী ৰে'লৱে ষ্টেশ্যন গৈ পাব লাগে অলৰেডি চাৰে সাতটা বাজিলেই গতিকে আপুনি অলপ সোনকালে আহিব পাৰিব নেকি